মোৰ জীৱনৰ ডাঙৰ সফলতা বুলি ক'লে আচলতে এতিয়ালৈকেতো সফলতা হোৱা নাই কিন্তু মই সফল হবলৈ চেষ্টা কৰিছো মই আচলতে মানুহৰ জীৱনৰ ডাঙৰ সফলতা বুলি ক'লে যিদিনা আমি নিজৰ ধন টকা পইচাই মা দেউতাক খুৱাব পাৰিম সেইদিনাই আচলতে আমি সফলতা বুলি মই মানে ভাবোঁ আচলতে মানুহৰ সফলতা বুলি ভাবোঁ কিন্তু এতিয়ালৈকে হ'ব পৰা নাই এতিয়ালৈকেতো মই পঢ়ি আছোঁ এজন ছাত্ৰ হৈ গতিকে মই চেষ্টা কৰি চাওঁ মই সেই সফলতা অ অৰ্জন কৰিব পাৰোঁ নে নোৱাৰোঁ কিন্তু তথাপিও সফলতা বুলি ক'লে মই বেলেগ আৰু ক'ব বিচাৰিলে এটাই ক'ব পাৰোঁ যে মই আৰ্ট কৰোঁ আচলতে দেই মই মই এজন আৰ্টিষ্টো হয় আৰ্ট কৰোঁ স্কেটছ কৰোঁ কিন্তু মই পেঞ্চিল স্কেটছ কৰোঁ মই পেঞ্চিল স্কেটছ কৰিছিলোঁ বা বহুত বহুত আগতে কৰিছিলোঁ মোৰ এই পেঞ্চিল স্কেটছখন দেখি বহুত মানুহে প্ৰভাৱিত হৈছিলে আৰু মোক ক'লে যে তই এনেই এইবিলাক পেঞ্চিল স্কেটছ নকৰিবি তাতকে এটা কাম কৰ তই কিছুমান অনলাইন অৰ্ডাৰ ল'ব পাৰ তোৰ তোৰ তেতিয়া এটা ইনকম এটা হৈ থাকিব আৰু তোৰ নিজৰ ষ্টেটাচটো বাঢ়িব তই অলপ পপুলাৰো হ'বি ঠিক মই সেই মানুহবোৰৰ সেই কথাবোৰ শুনি পেলাই মই নিজৰ যিটো অনলাইন ন স্কেটছ মানে কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ অৰ্ডাৰবোৰ লাহে লাহে আহিবলৈ ল'লে তেনেকে অৰ্ডাৰ কৰি কৰি মই বহুত স্কেটছ বিকিলো আৰু বহুত মানুহৰ মানে ভালো পালে মোৰ স্কেটছবিলাক মানে পৰ্ট্ৰেইট স্কেটছবিলাক আৰু সেই স্কেটছবোৰ কৰি কৰিয়ে মই মানে মোৰ নিজৰ পঢ়া শুনা স্কেটছ কৰি কৰি পোৱা মই যিবোৰ টকা পাওঁ ন সেই টকাবোৰে মোৰ নিজৰ পঢ়া শুনা কামত মই মানে ইউজ কৰিব পাৰোঁ গতিকে মই ভাৱো মোৰ জীৱনৰ সেইটো মোৰ এটা নাজানো তো এক্সুৱেলি গড্ গিফ্টেড নে কি ভগৱানে দি পঠোৱা নে কি মোৰ কোনোধৰণৰ আৰ্ট স্কুল যোৱা নাছিলো ন কিন্তু তথাপিতো যে মই তেনেকে নগৈ যে মই নিজৰ যিটো স্কেটছ কৰাৰ যিটো কৌশল সেই কৌশলটোৱে যে মই ইমানখিনি টকা উপাৰ্জন কৰি নিজৰ হাত খৰচ উলিয়াব পাৰোঁ পাৰোঁ যে মই সেইকাৰণে নিজকে প্ৰাউড ফীল কৰোঁ গৌৰৱ কৰোঁ মই নিজকে যে মোৰ মোৰ যিটো এক্সুৱেলি মোৰ এইম হয় সফলতাৰ এইম সেই সফলতাৰ এইম এইমটো যেতিয়ালৈকে অৰ্জন কৰিব নোৱাৰোঁ তেতিয়ালৈকে আচলতে মোৰ বাবে এইটো এটা মানে সফলতাই হৈ আছে কাৰণ মই এই সফলতাটোৰ যোগেদি মই নিজক গৌৰৱ অনুভৱ কৰিছোঁ ন গতিকে এইটো এটা মোৰ বাবে এটা মানে সফলতাই হয় আৰ্ট কৰাটো স্কেটছ কৰাটো মই নিজকে সফলতা অনুভৱ কৰোঁ বৰ্তমানটো মোৰ ডাঙৰ সফলতা বুলি ক'লে এইটোৱেই হয় স্কেটছ কিন্তু তাতকৈ ডাঙৰ সফলতা এটা মই কৰিবলৈ কাৰণে ট্ৰাই কৰি আছোঁ যিটো এতিয়ালৈকে হোৱাগে নাই চাকচেছ